মই কেমেৰাই ফটো লওঁ আপোনাৰ নদীৰ পাৰত ভাল লাগে ফটো লৈ যদি আপোনাৰ বেকগ্ৰাউণ্ডটো ভাল লাগে দেখি পিনাহেনি আৰু ফটো মাৰি থাকোঁতে আপোনাৰ এটা যদি পাওঁ যিটো হাৱা হাৱাটো ভাল লাগে মনোমোহা দৃশ্য আৰু পাহাৰৰ কিনাৰত ভাল লাগে পাহাৰৰ কিনাৰ ফটো লৈ ভাল লাগে পাহাৰ কিনাৰ জুৰি নিজৰা বৈ থাকে তাত নিজৰা বৈ থাকোঁতে মানে তাত পাহাৰত যিবিলাক থাকে ডাঙৰ ডাঙৰ শিল সেইবিলাকৰ তাৰ বেকগ্ৰাউণ্ডটোৱে কিবা এটা দেখি ভাল লাগে আপোনাৰ দৃশ্যবিলাক তাৰপৰা ফটো তুলিলে মানে মনোমোহা দৃশ্য হয় সেই দৃশ্যবিলাক চায়ে ভাল লাগে আৰু আপোনাৰ বিশেষকৈ মোবাইলৰ যোগেদি আজিকালি নানা ধৰণৰ মোবাইল ওলালে মোবাইলবিলাক আপোনাৰ দামী দামী আপোনাৰ ধৰি লওক আইফোন বা এনেকৈ নানা ধৰণৰ ভিভ' অপ' মটৰলা এনেকুৱা মোবাইলবিলাক আজিকালি কেমেৰাবিলাক বহুত ভাল কোৱালিটীৰ কেমেৰা লগাই দিছে প্লাছ আগৰ আপোনাৰ যেনে কেমেৰা আছিলে আজিকালি তেনেকৈ কেমেৰাটো আজিকালি নাইকিয়াই হ'ল পৰাপক্ষত ডি এছ এল আৰ ওলালে ডি এছ এল আৰ যোগেদিও কেতিয়াবা ফটো লোৱা হয়

লগৰ লগৰ এজনৰ আপোনাৰ মোৰ লগৰ এজনৰ ডি এছ এল আৰ এটা আছিলে এই ডি এছ এল আৰটো আপোনাৰ লৈ পেলাহেনি কেতিয়াবা ফটো মৰা হয় ফুৰিবলৈ যাওঁতে ধৰি লওক ফটো চটো মাৰোঁগে গৈ পিলাহেনি লগৰ এজুম যাওঁ খানা চানা খাবলৈ মেলিবলৈ খানা খাওঁতে লগতোভাগৰ ডি এছ এল আৰটো লগতে লৈ লওঁ ফটো চটো মাৰিম ভাল লাগিব নদীৰ কিনাৰত পাহাৰৰ কিনাৰত আৰু প্ৰায় মানে আমাৰ অৰুণাচল অৰুণাচলখন আমাৰ ঘৰ আমাৰ মানে ধৰি লওক ডিষ্টিকৰ ওচৰতে বেছি দূৰ নহয় বৰ্ডাৰৰ কিনাৰতে তাৰলৈ আমি প্ৰায় যোৱাই হয় তাত যাওঁ গৈ পেলাহেনি তাত খানা চানাও খোৱা হয় খানা চানা খাই মেলি আপুনি ধৰি লওক ফটোশ্বট কৰা হয় ফটো্বুট কৰি পেলাহেনি মানে ভাল লাগে মানে কি তাত পৰিৱেশবিলাক ভাল বেকগ্ৰাউণ্ডটো ভাল আৰু মনোমোহা দৃশ্য আপোনাৰ পাহাৰৰ ওপৰলৈ উঠি ভাল লাগে গছ গছনিয়ে ভৰি পৰা পৰিৱেশটো দেখি কিবা এটা ভাল লাগে এইবিলাকত সেইকাৰণে ফটো তুলি ভাল লাগে আৰু আপোনাৰ কেমেৰা মানে আপোনাৰ পৰাপক্ষত নিজৰ মোবাইল মোবাইলটো আজিকালি প্ৰায় মানুহৰ থাকেই এণ্ড্ৰইড মোবাইল মোবাইলৰ কেমেৰা মাৰি থকাই হয় ফটো মাৰি ধৰি লওক আজিকালি ফেচবুক ইষ্টাগ্ৰাম টুইটাৰবিলাকতো ফটো প্ৰায় আপলোড কৰি থকাই হয় আপোনাৰ তাতো ফটো আপলোড কৰোঁ বিশেষকৈ আপোনাৰ ধৰি লওক মোবাইলৰ মোবাইলৰ যোগেদি বেছি ফটো লোৱা হয় আৰু কেতিয়াবা তেনেকৈ লগৰজনৰ লগত গ'লে মেলিলে তাৰ ডি এছ এল আৰ লৈ পেলাহেনি তাত ফটো চটো মাৰোগৈ আৰু মানে কেতিয়াবা আমাৰ এতিয়া ধৰি লওক ওচৰতে বিয়া সবাহ হ'লেও চব ধুনীয়াকৈ ধৰা সাজি কাচি মেলি ওলাই ওলাই যায় তাতো আমি ফটোশ্বুট কৰোঁ ফটো লৈ ভাল লাগে আপোনাৰ আমাৰ সিদিনা আপোনাৰ ভাগিনৰ বিয়া আছিলে কদমত ভাগিনৰ বিয়ালৈ গৈছিলোঁ তাতো আমি আমাৰ ঘৰ গোটেইখনে গৈছিলোঁ গৈ তাত ভণ্টী মই আমাৰ ভণ্টী চাৰিজনী পাঁচজনী ভণ্টী আছিলে পাঁচজনী ভণ্টী আছিলে মই আৰু ভাগিনহঁত এনেকৈ কৰি গোটেইখন গ'লোঁ তালৈ তাত গৈ পেলাহেনি খোৱা বোৱা কৰিলোঁ খোৱা বোৱা কৰি মেলি আপোনাৰ বাইদৈউৱে ডি এছ এল আৰ আনিছিলে ফটো মাৰিবলৈ ভাগিনহেঁতক লগতে সিহঁতৰ লগতে ফটো চটো মাৰিলোঁ ধুনীয়াকৈ একপি মানে নহয় কেইবা কপিও মাৰিলোঁ আৰু তাত ফটো মাৰিলোঁ মেলিলোঁ লগৰো দুজন গৈছিলে সেইকেজনেও মাৰিলে লগতে মাহঁতে মাৰিলে ভাগিনৰ লগত আমি ফটো মাৰিলোঁ আপোনাৰ ফটোখিনিতো ফেচবুকত আপলোড কৰিছোঁ ভাল লাগে দিয়কচোন ফটোখিনি স্মৃতি হিচাপে থাকি যাব বহুত দিনলৈ ভাগিনৰ বিয়াত ফটো মাৰিছিলোঁ বুলি তেনেকৈ বহুত ফটো জমা কৰি সাঁচি ৰখা হৈছে আগৰ স্মৃতিটো স্মৃতি হিচাপে কাইলৈ আমাৰ আৰু দেওবাৰে আপোনাৰ প্ৰতিটো দেওবাৰে আমি খানা খানা খাবলৈ যোৱা হয় আপোনাৰ আমাৰ ঘৰৰ ওচৰতে সোৱণশিৰি নদী এখন আছে নদীখনৰ কিনাত আমি প্ৰায় প্ৰতিটো দেওবাৰে খানা খাবলৈ যাওঁ গোটেই লগৰখনৰ লগ খাই লগ হৈ পেলাহেনি আপোনাৰ তাত খাওঁগৈ খানা বিশেষকৈ খানা খাবলৈ যোৱা হয় আহে কিন্তু বিশেষকৈ খানা খাওঁতে খানা খোৱাতকৈ ফটোতহে আমি বেছি ব্যস্ত হৈ থাকোঁ

গোটেইখনে গ্ৰুপ হৈ ফটো মাৰোঁ এক্সট্ৰাকৈও মাৰোঁ আৰু ধৰি লওক আপোনাৰ ফটো যদি চিংগুলকৈ মাৰিলে ইটোও বেয়া পায় সেইটোও বেয়া পায় আৰু ইটোৱে টানি নিয়ে মোবাইলটো হ'লেও সিটোৱেও টানি নিয়ে মোবাইলটো এনে ফূৰ্তি কৰি ভাল লাগে ফটো মাৰি ভাল লাগে তেনেকৈ আৰু আমি নদী একদম নদীখন মানে আমাৰ নদীখন একদম কিনাৰটো গড়া ওখ হৈ থাকে তাত ধুনীয়াকৈ গোটেইকেইটা লগৰখন গোটেইখন একেলগতে হেৰি কৰি দিওঁ আপোনাৰ লানি পাতি লওঁ ধৰি লওক লানি পাতি মেলি এই এজনে মাৰি দিয়া বা ফণ্ট কেমেৰাদি হ'লেও কৰোঁ তেনেকৈ ফ্ৰণ্ট কেমেৰা কৰি মাৰি মাৰো মাৰি পিনাহেনি আকৌ ইটোৱে ফটো খোজে সিটোৱে ফটো খোজে ফটো কপি ভাল লাগিছে মোক দে আমোক তামোকহে ভাল লাগে এনেকৈ ফটো চটো মাৰি পেনাহেনি আপোনাৰ আৰু বিশেষকৈ মানে এতিয়া এইকেইদিন বৰষুণ দিছে সোৱণশিৰিত পানী বাঢ়িছে পানী বঢ়াৰ মনোমোহা দৃশ্যটো বেছি ভাল লাগে দেখিব পেনি তাত আপোনাৰ পানী মেচিন নাও আহে নাওৰ ওপৰত কেতিয়াবা থিয় হৈ পেলাহেনি ফটো মাৰোঁ এনেকৈ কৰি ফটো মাৰিও ভাল লাগে

ইফালে সৰু সৰু নওবিলাকো চলি থাকে আপোনাৰ গৰু ছাগলীবিলাকো পাৰ হৈ থাকে ইফালে আপোনাৰ সোৱণশিৰি মাজত দ্বীপটোতে আপোনাৰ গছ গছনি আছে চাৰিওকাষে পানী ফটোত সেই প্ৰৱেশটো উঠা দেখি ভাল লাগে আৰু ফটোকেইকপি মাৰৰ পিছত কিবা এটা দেখি ভাল লাগে ফটো লওঁ কিয় লওঁ মানে ফটোটো আমি ধৰি লওক আজি কোনোবা এটা জেগালৈ গ'লোঁ আজি ধৰি লওক সোৱণশিৰি পাৰৰলৈকে নদী কিনাৰলৈকে গ'লোঁ তাত ফটোকপি মাৰি থলোঁ হোৱাৰ লগে লগে সেই ফটোকপি স্মৃতি হিচাপে থাকি যায় আজি লগৰ গোটেইখন একেলগ গ'লোঁ তাই হয়তো কোনোবা এজন নাথাকিবও পাৰে ঢুকাইয়ো যায় কিছুমান তেনেকৈ কেইবাজনো ল'ৰা ঢুকাইছে লগৰ ল'ৰা তেওঁ লোকলেও মনত পৰে সেই ফটোকপি চাই তেনেকৈ ফটো কিছুমান স্মৃতি হৈ থাকি যায় মনতো পৰে কেতিয়াবা বেয়াও লাগে ফটোকেইকপি চায় তেও আজি ধৰি লওক সেইফালে যাওঁতে বা লগৰখিনিৰ লগত একেলগে যাওঁতে খানা চানা খাওঁতে মেলিছিলোঁ ফটোকপি মাৰিছিলোঁ সেইকাৰণেতটো ফটোকপি থাকি গ'ল স্মৃতি হিচাপে যদিও আজি লগকেইজন কাষত নাই তথাপিও ফটো ফটোকেইকপিকে ওচৰত থাকি গ'ল তাকে চাই কেতিয়াবা সান্তনা ল'বলগীয়া হয় সেনে কিছুমান জেগাত গ'লে ফটো তুলি থওঁ ৰাখি থওঁ যাতে স্মৃতি হৈ ৰয় থাকি যায় বস্তুবোৰ এতিয়া অলপ দিনৰ আগত আমি শ্বিলং যোৱাৰ কথা আছিলে লগৰ আমি চাৰিজন পাঁচজনে পাঁচজন লগৰ শ্বিলঙলৈ যোৱাৰ কথা আছিলে এতিয়া লগৰটো কেমেৰাটো বেয়া হ'ল বেয়া হোৱাৰ বাবে আমি এইকেইদিন আলোচনাহে কৰা হৈছে যাবলৈ পোৱাই নাই এইকেইদিন আপোনাৰ ধৰি লওক যাবগৈ লাগিব এই শ্বিলং যামগৈ শ্বিলঙত গৈ পিনে শ্বিলঙলৈ যাওঁতেই আপোনাৰ আপোনাৰ বাটৰপৰা ধৰি লওক বাটৰপৰা ফটো মাৰি যাব লাগিব ফটো মাৰি মেলি তাত গৈ তাত দৃশ্যটোতো বহুত ভাল দৃশ্য শ্বিলঙৰ সেই দৃশ্য মনোমোহা দৃশ্যটো তুলি আনিবগৈ লাগিব তেতিয়া লগৰখন যাম যেতিয়া আকৌ বা কেতিয়াবা যাব পাৰোঁ ঠিকনাই নাই সেইকাৰণে যাওঁতে ফটো চ্টো মাৰিব লাগিব তাতো গৈ মাৰিমগৈ এদিন থাকিমগৈ

গৈ ভাল লাগিব আজিলৈকে গৈ পোৱা নাই এই লগৰ এজন গৈছিলে সেইজনে কৈছে তালে গৈ ভাল লাগিব শ্বিলঙত জেগাবিলাকো ভাল একদম মানে ফটোশ্বুট কৰা জেগা বহুত মানুহ যায় তেনেকৈ তালৈ ফটোশ্বুট কৰেগৈ ফটোচুট কৰি মেলি দেখুৱাইহি ফেচবুকে টেচবুকে ফেচবুকতো দিয়ে ইনষ্টাগ্ৰাম টুইটাৰটত এইবিলাকত দিয়ে চাওঁ চাই ভাল লাগে দৃশ্যবিলাক তাকে এইবাৰ আশা কৰিছোঁ নিজে যাম বুলি আমি গোটেইখন লগকেইজনে পাতিছে পাতি গৈ তালৈ যোৱাটো প্লেনিং কৰিছোঁৱেটো মানে ধৰি লওক লগৰ এজনে ডি এছ এল আৰ এটা ল'ম বুলি কৈছে ল'ব পৰা নাই এই দুদিন দেৰিকৈ ল'ব লোৱাৰ পাছতে যাম ডি এছ এল আৰটো লৈ যাব লাগিব যিহেতু তাত ফটো্বুট কৰিবলৈ ভাল লাগিব ডি এছ এল আৰটো লৈ গ'লে তাত ডি এছ এল আৰ লৈ অলপ ফটো মাৰি আনিমগৈ তাৰপৰা এইবোৰ থাকি যাব সাঁচতীয়া হিচাপে

পাছত হ'ল লগৰ বেলেগক হ'লেও ক'ব পাৰিম যে আমি এইফালে গৈছিলোঁ শ্বিলং গৈছিলোঁ তাত ফটো মাৰিলোঁ বা ভৱিষতে ল'ৰা ছোৱালীবিলাক ল'ৰা ছোৱালী নিজৰ ল'ৰা ছোৱালী ল'ৰা ছোৱালীকো ক'ব পাৰিম যে এইকেইটা মোৰ লগৰ ল'ৰা আমি এনেকৈ খানা খাব যাওঁতে ফটো মাৰিছিলোঁ বা খানা খাইছিলোঁ আৰু নদীৰ পাৰত এনেকৈ এনেকৈ আমিকেইজনে খানা খাইছিলোঁ আপোনাৰ নহ'লে আৰু আপোনাৰ ধৰি লওক হ'লে আমি ঠাণ্ডা দিনত শ্বিলঙলৈ গৈছিলোঁ তাত গৈ পেলাহেনি এনেকৈ ফটো মাৰিছিলোঁ ফটো মাৰি এয়া এইকেইজন এইকেইজন গৈছিলোঁ আমাৰ লগত আমি তাত ইমানদিন থাকিলোঁ এইটো পাহাৰৰ কিনাত ফটো মাৰিছিলোঁ ইয়াত ভাত খাইছিলোঁ এনেকৈ ক'বলৈ সুবিধা হয় সেইকাৰণে ফটো মানে ধৰি লওক কিয় মাৰিব লাগে মানে ফটো মাৰিলে স্মৃতি হিচাপে থাকি যায় মানে দেখুৱাবলৈ হৈ পাছত সুবিধা হয় চবকে যে আমুক আমুক আছিলোঁ আমি আকৌ একেলগে আছিলোঁ এনেকৈ কথা পাতোঁ কথা তেনেকৈ আমি লগৰকেইজনে আগতে এনেকৈ য'তে ত'তে খানা খাবলৈ যাওঁ ফটো মাৰো বিশেষকৈ ফটো মাৰি ভাল লাগে যিহেতু মনোমোহা প্ৰাকৃতিক দৃশ্যটো দেখি ভাল লাগে বিশেষকৈ সেইকাৰণে আমাৰ ধৰি লওক পাহাৰৰ কিনাৰত বা নদী কিনাৰত খানা খাব গ'লে আমি ফটো নমৰাকৈ নাথাকোৱে ফটো মাৰোঁৱে বিশেষকৈ খানা খোৱাতকৈ ফটোৱে বেছি মৰা হয় ফটো মৰাৰ লগত প্ৰায় আমাৰ তৰ্কা তৰ্কি কাজিয়া হোৱা নিচিনাই হয় লগৰবিলাকৰ লগত যাম খানা খাবলৈ গ'লেও কাইলৈ ফটো মাৰিব লাগিব এনেকৈ ভাল লাগে আৰু ফটো চটো মাৰি পিলাহেনি বিশেষকৈ পাহাৰীয়া কিনাৰত নদীৰ কিনাৰত বেছি ভাল লাগে মাৰি পেলাহিনি